আপুনি পঞ্চায়তৰ প্ৰেচিডেন্ট হয়নে অঁ মই মানে মই শংকৰ নগৰৰ জয়প্ৰকাশে ফোন কৰিছিলোঁ মানে এইটো কি কয় চৰকাৰী ঘৰৰ ঘৰ আহিছিলে ন অনলাইনত এইটো কাৰণে কি কি প্ৰচেছটো কি কি আছিলে বাৰু তাৰিখ অঁ দুই তাৰিখ মানে দুই তাৰিখ মাৰ্চৰ দুই তাৰিখ মানে মাৰ্চৰ দুই তাৰিখ মানে ফেব্ৰুৱাৰীটো ত্ৰিছ ফেব্ৰুৱাৰীটো ত্ৰিছদিন অঁ অঁ অঁ অঁ কি কি কৰিব লাগিব প্ৰচেছটো কেনেকুৱা হ'ব মানে অঁ ডকুমেণ্ট ডকুমেণ্ট কি কি লাগিব বা অঁ অঁ হ'ব বাৰু লাষ্ট লাষ্ট ডেটটো এক তাৰিখ ন আৰু কি কয় কি মা আৰু কি কওক কওক ওচৰ চুবুৰীয়াবিলাকে নাজানো কি কৰিলেে নাই কিন্তু এইটো ঘৰৰ ঘৰৰ খাজনাটো যদি জেৰক্সৰ হ'বনে নাই দিয়ক হৈ যাব

অঁ হ'ব অঁ হ'ব গভমেণ্ট গভমেণ্ট চাকৰি থকা বিলাকেতো নাপাব যাৰ অঁ যাৰ যাৰ গভমেণ্ট চাকৰি নাই সিহঁতেহে পাব দিয়ক ধন্যবাদ